হেল্ল' অ' পৰিবহন ছি এজেঞ্চি হয়নে বাৰু অ' মোৰ এই আপোনাৰ অভিযোগ এটা আছিলে মই আপোনালোকৰ তাৰপৰা এখন গাড়ী কিনিছিলো গাড়ীখন আজি এমাহ হোৱাই নাই বা হৈছে বুলিয়ে ধৰক বাৰু যিকোনো হেৰি এটা কথা নহয় গাড়ীখন বৰ ঠিক নিদিলে বুইছেনে এ চকাও ফুটি গ'ল তাৰপিছত আপোনাৰ ছিটবেল্ট দুডালমান নায়েই আৰু এই ছিটটো মানে পিছৰ ছিটটো বাওঁফালৰ সেইটো অলপ ফটা তাৰ পিছত আৰু এটা কথা হ'ল কি হৰ্ণটো মাজে মাজে বাজে কেতিয়াবা ফটককৈ নবজা হয় গতিকে আপুনি কিবা এটা ব্যৱস্থা কৰি দিবচোন অ' অ' ঠিক আছে অ' ধন্যবাদ